অ কোনে কৈছে অ কি কাৰ আপোনাৰ অ কি প্ৰব্লেমটো কি হৈছে তেল গুচাব পৰা যাব কিমান ডাঙৰ স্কেচ লাগিছে বাৰু মোৰ এইটো নম্বৰতে আছে হোৱাটছাপ এইটোত দি দিলে হ'ব বেছি ডাঙৰ নহয় যদি এবাৰ নিজে চাই ল'লে ভাল হয় গাড়ীখন লৈ আহিব পাৰিব নাই দিনটোৰ কাৰণে অ গাড়ীখন লৈ আহিব চাই ল'লে মানে কি ডাইৰেক্ট চালে গাড়ীখন বেছি ভাল হয় আৰু ঠিক আছে ন' সেইটো উঠি যাব বেছি দেৰি কাম নহ'ব এইটো চাই লওঁ যদি সৰু সুৰা স্কেচ হয় আঁতৰি যাব লগালগ অলপ ডাঙৰ হ'লে মানে আৰু অলপ এই বেল্টিং চেল্টিং কৰিব লগা হয়তো গাড়ীখন লৈ আহিব আপুনি চাই দিম ঠিক আছে অ ঠিক আছে আহিলে কৈ দিম বাৰু ধুনীয়াকৈ